আমাৰ জীৱ জন্তুবিলাকৰ লগত পুৰা সম্বন্ধ আছে তেওঁলোকক আমাৰ এক নিজৰ একেবাৰে তেওঁলোক যদি নাথাকে আমাৰ বহুত বেয়া লাগে আমাৰ গৰু ছাগলী ছাগলী দুজনী মোৰ আছে নাম সিহঁতৰ এজনী মুনু এজনী চুনু গাইজনীও তেনেকৈ আছে গাইজনীক আমি মিনু বুলি মাতোঁ মিনু বুলি মতাৰ লগে লগে গাইজনীয়ে মানে মোৰ দাঙি চায় ছাগলী দুজনীও সেই তেনেকুৱা মানে সিহঁতি আহেই আৰু মানে মোক দেখিলে মানে আৰু ৰৈ থাকিব নোৱাৰে কিবা এটা খাম বুলি ওচৰ চাপিও আহে তেওঁলোকক ধোৱাই মানে গাইজনীটো ৰাতিপুৱা গধূলি মই প্ৰায়ে ধুৱাওঁ আৰু চফাকৈ ৰাখোঁ সেয়ে খুব ধুনীয়াকৈ চিনি পায় গাইজনী ছাগলীজনীও সেই তেনেকুৱা ছাগলী দুজনী আছে ধুনীয়া ছাগলী ডাঙৰ দীঘল ছাগলীজনী একদম দেখিলে মৰম লগা কৰি থৈছে মানে আৰু আমাৰ আচলতে গাঁৱৰ মানুহৰ এনেও ছাগলী গৰুৰ প্ৰতি যত্ন বেছি তেওঁলোকৰপৰাই বহুত লাভৱান হয় যে সেইটো কাৰণে মানে সিহঁতৰ লগত লাগি ভাল লাগে আৰু